অঁ শইকীয়া বাইদেউ নেকি বাৰু হয় এই হেৰি আই এম দা ইনফ্ৰৰমেছনত লাগিছে নি বাৰু হয় এই মানে আমাৰ মই এই আপোনালোকৰ এই এৰিয়াৰ পৰাই কৈছিলোঁ আপোনাৰ হয় এই আমাৰ ইয়াত মানে প্ৰেছ মীট এটা দিম বুলি ভাবিছিলোঁ কথা এটাৰ জৰিয়তে এতিয়া হয় মানে আপুনিতো আপুনিতো সাংবাদিকটো কৰিয়ে আছে চাগৈ সাংবাদিকতা হয় এই কি বুলি কয় এই মানে আমাৰ এই চৰাইদেউ জিলাৰ হেৰি এটা লৈ কথা এটালৈ পিনি দিম মানে গতিকে লৈ মানে কথা মান অকণমান ৰাইজক অৱগত কৰিবলগীয়া আছে সেইকাৰণে মানে জনাবলৈ বিচাৰিছোঁ আৰু কি বুলি কয় অহা আপোনাৰ ছাব্বিছ তাৰিখ মানে দিম আপুনি পাৰিব নাই চা ছাব্বিছ তাৰিখে এঘাৰমান বজাতে আমাৰ সকলো মানে ৰাইজো উপস্থিত থাকিব গতিকে লৈ আপুনি সেইটো সময়ত পাৰিবনে নোৱাৰে বাৰু ছাব্বিছ তাৰিখে হয় পাৰিব ন ঠিক আছে মই আপোনাক হেৰি কি বুলি কয় ঠিকনাটো দি দিম মানে আপুনি আহে আহে আহিব অঁ অঁ ঠিক আছে বাৰু দিয়ক অঁ অঁ